ব্যৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে বহুতো অৰ্থৰ প্ৰয়োজন হয় ব্যৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত বহুতেই উল্লেখনীয় কথা ব্যৱসায় এটা কৰিবৰ কাৰণে আপুনি নিশ্চয় এটা দোকানৰ দৰকাৰ হয় বা বিজনেছ প্লেছৰ দৰকাৰ হয় ধৰি লওক টাউনৰ ওপৰতে কিবা এটা মাৰ্কেটৰ দোকান এখন ল'লোঁ তাত আমি এখন দোকান চালোঁ দোকানৰ যোন মালিক আছে সিহঁতেও ক'ব যে তাত এক লাখ বা দুই লাখ আপোনাৰ যিটো অগ্ৰিম ধন বুলি কোৱা হয় এইটো দিলে তাৰ পৰা মায়েকীয়া ভাড়া ধৰি লওক এহেজাৰ বা দুই হেজাৰ ভাড়া এটা মাহেকত দিবলগীয়া হ'ব তাৰপিছত পিছত আহিব আপোনাৰ ইলেক্ট্ৰিক সেইটো আপোনাৰ দোকানখন ল'লে আপোনাৰ তাত ফাৰ্নিচাৰ বনাব লাগিব ফাৰ্নিচাৰ বনাওঁতে ধৰি লওক আপোনাৰ তাত প্লাই লাগিলে কাঠ লাগিলে কিবাকিবি লাগিলে সেইবোৰ আনিবলৈ গ'লে ধৰক তাত আৰু ধৰি লওক এক লাখ টকাৰ প্ৰয়োজন হ'ল আপোনাৰ তাৰপিছত আপোনাৰ ইলেক্ট্ৰিক ধৰি লওক ৱাৰিঙৰ প্ৰয়োজন হয় তাত আপোনাৰ বিভিন্ন ধৰণৰ লাইট লাগিব তাঁৰ লাগিব সেইবোৰ আকৌ কাৰেণ্টৰ মিষ্ট্ৰী লাগিব তেওঁ আকৌ দহ হাজাৰ বিছ হাজাৰ টকা বা কিবা এটা তেওঁ বিচাৰিব তাৰপিছত আপোনাৰ ফাৰ্নিচাৰৰ বনোৱাৰ পিছত ধৰি লওক আপোনাৰ দোকানখন আপোনাৰ ৰং কৰিবলগীয়া হয় তাৰপিছত আপোনাৰ কি আইটেম খুলিব তাৰ বিষয়ে আমি চিন্তা কৰিবলগীয়া হয় তাত ক্ষেত্ৰত ধৰি লওক আকৌ আপোনাৰ ধৰি লওক মুঠতে সেইবোৰ কৰিবলৈ অলপ এটা বিজনেছ আৰম্ভ কৰিলে কাপোৰে ল'লোঁ যেনিবা মই তাত আমিতো আজিকালি দিনত সৰু দোকান এখন চলাবলৈ গ'লে তিনিৰ পৰা চাৰি পাঁচ লাখ টকাৰ প্ৰয়োজন হৈ যায় আইটেমটো কি খুলিব তাৰ ওপৰত আপোনাৰ বহুত চিন্তা কৰিবলগীয়া হ'ব বিজনেছ প্লেচখন আপোনাৰ সেই ঠিক টাৰ্ণিং পইণ্টত আছেনে নাই তাকো আপোনাৰ চাব লাগিব বিজনেছ কৰিবলৈ যাওঁতে আপোনাৰ খৰ প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ খৰচ আপোনাৰ কৰিবলগীয়া হয় আৰু আপোনাৰ কিবা আহিলে আপোনাৰ পূজা আহিলে বা কিবা এটা আহিলে তাত আকৌ আপোনাৰ প্ৰয়োজন হয় এটা পূজা পাঁচ দিন বিহুৰ কাৰণ আপোনাৰ ধৰি লওক কাপোৰ কানি বস্তু আনিবলৈ গ'ল তাত আপোনাৰ ধৰি লওক দুই লাখ তিনি লাখ কিবা এটা আইটেম আপুনি টকা পইচা লৈ আপোনাৰ আইটেম আনিবলৈ গ'ল তাত ধৰি লওক আপোনাৰ কাপোৰ চব সৰুৰ পৰা ডাঙৰলৈ কাপোৰ আপুনি কিনে দোকানৰ কাৰণে তাত ধৰি লওক আপোনাৰ আইটেম চাৰি পাঁচটা আইটেম হৈ গ'ল আপোনাৰ সৰু ছোৱালীলৈ আছে ডাঙৰ ছোৱালী থাকে মাইকী মানুহ থাকে মতা মানুহ থাকে মতা মানুহৰ কাপোৰবোৰ বেলেগ থাকিব মাইকী মানুহৰ কাপোৰবোৰ বেলেগ থাকিব বিভিন্ন ধৰক কৰিবলৈ গ'লে প্ৰায় ধৰি লওক তিনিৰ পৰা চাৰি লাখ ওপৰতে আপোনাৰ খৰচ কৰিবলগীয়া হয় এটা বিজনেছ আৰম্ভ কৰিব গ'লে মুঠতে আপোনাৰ মোটামুটি আজিৰ দিনত আজি যদি আপোনাৰ সৰু দোকান এখন চলাবলৈ একদম দোকান লোৱাৰ পৰা আৰম্ভ কৰি বিজনেছ ষ্টাৰ্ট কৰালৈকে মোটামুটি আপোনাৰ আঁঠৰ পৰা দছ লাখ টকাৰ প্ৰয়োজন হয় যিকোনো বিজনেচ কৰিবলৈ আপোনাৰ লাইটৰ বিল আহিল আপোনাৰ দোকান বা এলেকা এইবোৰ যিকোনো এটা মাহাজন থাকক কিছুমান আপোনাৰ কেছ পাৰ্চেচিং কৰিলোঁ আমি কেছ কিছুমান ধৰি লওক বিজনেছ এক প্ৰতিষ্ঠানৰ পৰা মাল আনি আনি আন আহি মানুহৰ লগত চিনাকি হোৱাৰ লগে লগে ধৰি লওক তাৰপৰা আমি এক লাখ টকা বাকীও আনিলোঁ বাকীটো দিয়া ধৰি লওক আপোনাৰ পোন্ধৰ দিন বা একমাহ সময় দিয়ে সেই সময়ৰ ভিতৰত সেই টকাখিনি আমাক ৰিটাৰ্ণ কৰিব লাগিব আকৌ ধৰি লওক সেই পইচাখিনি আকৌ যোগাৰ কৰিলোঁ তাক আকৌ বস্তুবোৰ আনিবলগীয়া হয় আমাৰ আকৌ নতুন কাপোৰ ওলালে কিবা এটা চৰ্ট পৰিলে যে এই বস্তুটো বোলে আইটেমটো বোলে আমাৰ নাইকিয়া হ'ল বোলে কম কমি গ'ল আইটেমটো আকৌ আনিব লাগিব সেই আইটেমটোৰ কাৰণে আকৌ ধৰি লওক চল্লিছ বা পঞ্চাছ হাজাৰ টকা দৰকাৰ দৰকাৰ হৈ গ'ল আপোনাৰ সেইকাৰণে আচলতে ক'বলৈ গ'লে বিজনেছ এখন ষ্টাৰ্ট কৰিবলৈ হ'লে ধৰি লওক মোটামুটি আজিৰ দিনত আঠ দহৰ পৰা আঠ লাখ বা দহ লাখৰ ওপৰতে আপোনাৰ প্ৰয়োজন হয় এইবোৰ কৰিবলৈ গ'লে চাই মেলি গ'লে মানে ব্যৱসায় ব্যৱসায় এটা ভাল ব্যৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় আৰু তাৰ বিষয়ে আপোনাৰ বিজনেছৰ বিষয়ে বহুত জানিব লাগিব পটককৈ বিজনেছ এটা খুলি দিলে যেনিবা আপোনাৰ বিজনেছখন চলিব লাগিব আপোনাৰ তাৰপিছত ধৰি লওক যিবোৰ মই এজন লেনদেন থাকে বা কাষ্টমাৰ লগতো যিবোৰ লেনদেন থাকে সেইবোৰ সম্পৰ্ক এটা ভাল সম্পৰ্ক হ'ব লাগিব এইটো সচৰাচৰ বিজনেছতো আপোনাৰ আমোদ আছে বা আনন্দ আছে কিন্তু আপুনি বিজনেচটো কৰিবলৈ হ'লে আপুনি এই মানুহত ভালদৰে ব্যৱহাৰ পাতিবোৰ ভাল হ'ব লাগিব অকল বিজনেছ এটা খুলিলোঁ বা দোকান এখন খুলিলোঁ তাত পাৰ্চেছ নকৰিলোঁ মাল ভৰ্তি কৰিছিলোঁ কিন্তু কাষ্টমাৰ আহিলে কাষ্টমাৰ মই মিছবিহেভ কৰিলোঁ মই কাষ্টমাৰ আজি আহিলে কাইলে অকণমান কাষ্টমাৰৰ মোৰ ওপৰত খং আহিব এই দোকানখন দোকানীজন বোলে ঠিক নহয় বোলে তাত বোলো মানে মানে মাত বোলো তেনেকৈ নিদিয়ে বা কিবা এটা ক'লে তেওঁ খঙাই যায় বা এই বস্তু পচন্দ নহ'ল বা বস্তুটো আজি লৈ গ'লেও কাইলৈ পচন্দ বস্তুটো ত' ফ্ৰক এখন লৈ গ'ল সৰু ছোৱালী ফ্ৰকটো লৈ গ'ল মোৰ দোকানৰ পৰা কিনি ত' ফ্ৰকটো ত' পচন্দ নহ'ল পচন্দ নোহোৱাৰ লগত তেওঁলোকে ঘূৰাই নিয়েহি খঙেৰে ক'লোঁ কেলৈ ঘূৰাই নিছে মই ঘূৰাই নলওঁ তেতিয়া কাষ্টমাৰটো অকণমান বেয়া পাই যায় মানে তেনেক্ষেত্ৰত ধৰি লওক ইমান টকা পইচা খৰচি বিজনেছটো আৰম্ভ কৰি লওঁ কিন্তু মোৰ নিজৰ বেয়া হোৱাৰ কাৰণে মোৰ দোকানখন মোৰ নচলা হৈ যায় তেনেকুৱা অৱস্থা হৈ যায় সেইকাৰণে বিজনেছ ক্ষেত্ৰত ক'ব গ'লে আপোনাৰ অৰ্থৰ লগতে নিজৰ ব্যৱহাৰটোও প্ৰয়োজন হ'ব